মই প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্যতকৈ খোলা পাত্ৰত ৰন্ধা খাদ্যহে পচন্দ কৰোঁ কিয়নো খোলা পাত্ৰত ৰন্ধা খাদ্যসমূহ খাবলৈ সোৱাদযুক্ত হয় আৰু ই স্বাস্থ্যৰ বাবে উপকাৰী হয় প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্যসমূহ যদিও সোনকালে ৰান্ধি হয় তথাপিও এই খাদ্যসমূহ স্বাস্থ্যৰ বাবে উপযুক্ত নহয় এইসমূহ খাদ্যৰ ৰন্ধা পাত্ৰসমূহ খাদ্যৰ বাবে উপযুক্ত নহয় ইয়াৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হ'ব পাৰে মই গেছ বা প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্যতকৈ জুইত ৰন্ধা খাদ্যসমূহ বেছিকৈ ভাল পাওঁ এইসমূহ খাদ্য আমাৰ স্বাস্থ্যৰ বাবে ভাল হয় আৰু আমাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে এই খাদ্যসমূহে

এটা প্ৰাকৃতিক সোৱাদ প্ৰদান কৰে যিসমূহ স্বাস্থ্যৰ বাবে ভাল হয় এই খাদ্যসমূহে বিভিন্ন ধৰণৰ আমাৰ শৰীৰত ভিটামিন লৱণযুক্ত বা আদি বিভিন্ন স্বাস্থ্যৰ পক্ষে উপকাৰী শক্তি যোগান প্ৰদান কৰে